আমাৰ সংস্কৃতিত মূল জীৱিকা হ'ল কলা সংস্কৃতি মানুহে এই জীৱিকাৰ পৰা আঁতৰি অহা নাই আগবাঢ়িহে গৈছে কিয়নো সেই কলা সংস্কৃতিৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে সংগীত নৃত্য আদিৰ বিষয়ত বহু দূৰ আগবাঢ়ি গৈছে আৰু আমাৰ এই সংস্কৃতি বাহিৰৰ দেশতো প্ৰচলন হ'বলৈ ধৰিছে যিটো নেকি আজি বাহিৰৰ দেশত আমাৰ বিহুৱে আগশাৰিত পাই গৈছে সেয়েহে আমাৰ কলা সংস্কৃতিয়ে বহুতৰ উন্নতি আগবঢ়াই লৈ গৈছে